আমি তৰা আৰু বিশ্বব্ৰক্ষ্মাণ্ডৰ বিষয়ে অধ্যয়ন কৰিলে আমি বহুত কিবা কিবি শিকিব পাৰোঁ আমাৰ তৰা যেনেকৈ হাতীপটি ধুমকেতু আৰু বিশ্বব্ৰক্ষ্মাণ্ডৰ বহুতো কথা যেনে আমাৰ গ্ৰহবোৰৰ চাল চলন ইহঁতৰ ৰাস্তা সূৰ্য্যৰ কথা আৰু এনেকুৱা বহুত কথা শুনিব গৈ আছে যে চন্দ্ৰ পৃথিৱীৰ পৰা দূৰত গৈ আছে আৰু এনেকুৱা বিশ্বব্ৰক্ষ্মাণ্ডৰ সৌৰজগতৰ বহুত কথা আমি শিকিব পাৰিম